অ হেল্ল' কওক অ হয় হয় হয় কোনে কৈছে আপুনি অ বাৰু কওকচোন

অ' পাব পাব ইয়াত পাব মই আজি আনিছোঁহে মালটো তাজা মাল পাই যাব এইটো আপুনি ধৰক যি বিচাৰে আপুনি ফুলকবি জিকা ভেন্দী ডাংবডি এতিয়া নতুনকৈ এতিয়া তিয়ঁহ তিয়ঁহ আহিছে ও এভ্ৰিথিং বস্তু পাই যাব অ' সেইটো বাৰু পোৱা যাব কিন্তু অকণমান এক্সট্ৰা চাৰ্জ এটা লওঁ ডেলিভাৰীটো কৰিব পৰা যাব বাৰু ঠিক আছে কিন্তু আপোনাৰ হেৰি এড্ৰেছটো দিব হয় এতিয়া আপোনাক কিমান টাইমত লাগিব চব্জিটো

হয় হয় আপোনাক এনে মালটো কিমান টাইমত দৰকাৰ হৈছিলে চব্জিটো অ ঠিক আছে ঠিক আছে মই তেন্তে মই হেৰি কৰিম মোৰ এতিয়া

হয় ঠিক আছে দিয়ক মই এতিয়া মই হয় হয় অ ঠিক আছে দিয়ক কবি তিনিকেজি অ বাৰু তাৰপিছত ভেন্দী দুই কেজি অ তিতা কেৰেলা এক কেজি ন' এই তিনিটা বস্তু আলু এক কেজি অ ঠিক আছে অ এই চাৰিটা বস্তু হয় হয় ঠিক মই আপোনাক হেৰি কৰিম মই আপোনাক এই জনতা স্কুলৰ ওচৰলৈকে মই মানে যেনে তেনে পঠাই দিম বাৰু আপুনি এই হেৰি ডেলিভাৰী হেৰি পঠাই দিব হা নাই নাই নিশ্চয় নিশ্চয় আপুনি বাৰটা মই আপোনাক এঘাৰটা বজাতে পোৱাই দিম চিন্তা নকৰিব ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে থেংকিউ